অসমীয়া মানুহে তেওঁলোকৰ সাংস্কৃতিক পৰম্পৰাক উদযাপন আৰু সন্মান কৰিবলৈ তেওঁলোকৰ ভাষাক সুন্দৰকৈ ব্যৱহাৰ কৰে যিকোনো এটা সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰিলে যেনেকৈ তেওঁলোকে তেওঁলোকৰ অসমীয়া ভাষাৰ গীত মাতেৰে অনুষ্ঠানটো উৎফুল্লিত কৰি তুলে ঠিক তেনেদৰে অসমীয়া ভাষাটো সন্মান কৰিবলৈ সৰুৱে ডাঙৰক শ্ৰদ্ধাৰে সম্বোধন আৰু ডাঙৰে সৰুক খুব মৰমেৰে শলাগে